সু স্বাস্থ্যৱান প্ৰতিজন নাগৰিকেই পৃথিৱীত বাহ কৰা সকলোৱে দৌৰি ভাল পায় দৌৰাটো মানুহৰ কাৰণে এটা হবীতেই বুলিব পাৰি যিহেতুকে গাঁৱত থকা লোকে হ'লে গৰুৰ লগত দৌৰি ভাল পায় বা টাউনৰ মানুহে শৰীৰৰ উপকাৰৰ কাৰণে দৌৰে খোজ কাঢ়ে এনেধৰণে মানুহে দৌৰি থকাৰ লগতে নিজৰ শৰীৰৰ প্ৰতি উপকাৰ সাধনৰ কাৰণেও আমাৰ কামখিনি হয় তাকে কৰিবলৈ যাওঁতে বহু লোকে এনে দৌৰাৰ কাৰণেই বিশ্বত নিজকে পৰিচয় দিবলৈ বা প্ৰতিষ্ঠিত হ'বলৈ সুযোগ লাভ কৰিছে হিমা দাসৰ কথাকে উল্লেখ কৰিব পাৰি যে বিশ্বৰ দৰবাৰত তেওঁ দৌৰৰ কাৰণে আজি সমগ্ৰ বিশ্বই তেওঁক চিনি পাবলৈ সক্ষম হৈছে আমাৰ ওচৰৰ কোনো পাৰ্ক বা তেনেধৰণৰ দৌৰা সুবিধা নাই কিন্তু পথাৰত দৌৰা বা ল'ৰা ছোৱালীবিলাকৰ এটা এনে প্ৰতিযোগিতা চলে আৰু সেই প্ৰতিযোগিতাই এদিন যে প্ৰতিযোগিতাবোৰৰ মাজতো ভাল প্ৰতিযোগিতাৰ মাজতো তেওঁলোকে পুৰস্কাৰ বুটলিবলৈ সক্ষম হয় আৰু ইয়াৰ লগতে মানুহৰ শৰীৰত থকা চৰ্বি বা অন্যান্য কিছুমান তেজ চলাচলৰ বেমাৰ আজাৰ থাকিলে বিষ থাকিলে সকলোবিলাক নাশত সহায় কৰে সেইকাৰণে দৌৰাটোৰ কাৰণে আমি আটাইতকৈ ভাল বুলি ভাবোঁ